এই শিক এই অঞ্চলৰ শিক্ষাৰ্থীসকলে বিদ্যালয়ৰ ৰানিঙত জড়িত হয় হয় কিয়নো ৰানিঙৰ বহুতো প্ৰফিট আছে ক'বলৈ গ'লে ৰানিঙে সৰু ল'ৰা ছোৱালীবোৰক স্বাস্থ্যবান হোৱাত বহুতো ধৰণত সহায় কৰিছে যেনেকৈ দৌৰিলে মানুহৰ সকলো বডি পাৰ্ট হিলে কিয়নো হিলিলে আপোনাৰ সৰু যোনটো কিছুমান ল'ৰা ছোৱালী সৰুতে চাপৰ হয় সেই চাপৰ হোৱাৰ পৰা দূৰ হ'ব পাৰিব কিয়নো সদায় যদি ডেইলি দৌৰি থাকে বা ৰানিঙত থাকে তেতিয়া মানুহজনৰ ভৰি আদি মজবুত হ'ব মানুহজন ওখ হ'ব আৰু মেণ্টেলিটীটো অকণমান ভাল হ'ব মেণ্টেলি ভাল হ'ব আৰু আপোনাৰ ক'বলৈ গ'লে বহুতো আছে তাৰ ভিতৰত আৰু মানুহজন অকণমান স্বাস্থ্যৱিত হ'ব